হেল্ল' দাদা হয় ছুইগিত লাগিছেনে হয় আপোনালোকৰ এপৰ জড়িয়তে মই কেফৰ পৰা চাউমিন আৰু এগ ৰ'ল অৰ্ডাৰ দিছিলোঁ কিন্তু মোৰ পইচাটো কাটিছে কিন্তু তাত মানে সফল দেখুওৱা নাইকিয়া চ্যাক্সেছফুল দেখুওৱা নাই সেয়েহে মই আপোনাৰ ৱেবছাইটৰ পৰা আপোনালোকৰ ফোন নাম্বাৰটো যোগাযোগ কৰিছোঁ ক'ব পাৰিব নেকি মোৰ পইচাটো ছাক্সেছফুল হৈছে নাই তাতে কটা হৈছে পেমেণ্টটো ছাক্সেছফুলি হৈছে ঠিক আছে ঠিক আছে ধন্যবাদ দাদা ধন্যবাদ